ট্ৰেক বা হাইকৰ বাবে মোৰ ওচৰত থকা সঁজুলিসমূহ হৈছে ট্ৰেকিং প'ল স্লিপিং বেগ বেকপেক টেণ্ট শ্বুজ গ্ল'ভছ হাইকিং হেট এইবোৰ মই অনলাইন অৰ্ডাৰ দিওঁ বা মই মোৰ চহৰত থকা বজাৰসমূহৰ পৰা ক্ৰয় কৰোঁ ট্ৰেকিং কৰোঁতে সকলোৰে লগত থাকিবলগীয়া কিছুমান বস্তু যেনে টেণ্ট শ্লিপিং বেগ ট্ৰেকিং প'ল বেগ পেক গ্ল'ভছ ৰেইনক'ট ট্ৰেকিং শ্বু ট্ৰেকিং ট্ৰেকিং শ্বু টয়লেট পেপাৰ পলিথিন বেগ টৰ্চ লাইট আদি বিভিন্ন ধৰণৰ বস্তুবোৰ লগত সদায় ৰাখিব লাগে কিছুমান ঔষধ যদি আপোনাৰ উশাহ নিশাহৰ অসুবিধা হয় তাৰ বাবে আপুনি ঔষধ কিছুমান লগত সদায় ৰাখিব লাগে ট্ৰেকিং বা হাইকিঙৰ সময়ত ট্ৰেকিং কৰোঁতে যিহেতু আমাৰ কেতিয়াবা ৰাতি হ'ব পাৰে সেই ৰাতি থাকিবৰ বাবে আমি টেণ্ট ব্যৱহাৰ কৰিব লাগে টেণ্টৰ লগতে আপুনি তাত এটা টৰ্চ লাইট থাকিব লাগে সকলোৰে হাতত আৰু লগত থাকিব লাগে কিছুমান ঔষধ লগতে মহ খেদাবলৈ মহ খেদাবৰ বাবে কিছুমান ধূপ পোৱা যায় আজিকালি তেনেকুৱাবোৰ সদায় ব্যৱহাৰ কৰিব লাগে লগত এইবোৰ বস্তু সদায় ৰাখিব লাগে